অঁ এই ইনেই ক অঁ কাইলৈ আজৰি আছোঁ চিনেমা অঁ যাম যাম যাব পাৰি কোনটো হলত অঁ অঁ ময়ো তাকেই শুনিছোঁ অঁ ঠিক আছে ঠিক আছে ডিব্ৰুগড়লৈ যাম তেনে

অঁ হোৱাইট এংগোল নেকি অঁ ঠিক আছে ঠিক আছে যাম তেনে অঁ ঠিক আছে ঠিক আমি কিমান কিহত যাম অঁ ঠিক আছে ঠিক আছে অঁ ঠিক আছে হ'ব তেনে